হেল্ল' কওক অঁ পঞ্চায়তক কিয় খবৰেই পোৱা নাই খবৰে দিয়া নাই কায়ও যাব লাগিব যাব লাগি

অঁ ইয়াৰ আগতেও সেনে কৰিছে বোলে আমাক একো নেদলাকে খবৰে নেদলাক

অঁ যাব লাগিবতো নগ'লে আৰু কি হ'ব অঁ অঁ অঁ যাব লাগিব হয় নেকি দে ভালেই হ'ব আনিব লাগিব কিহৰ বা বিধান দিয়ে আৰু অঁ ক'ব লাগে ক'ব লাগে নহ'লে বৰ সুবিধা পাইছে অঁ

যাব লাগিব আৰু এনেকৈ ই ৰিক্সা আৰু পাই যায় অঁ অঁ পায় পায় পায় নিজে গ'লেই হ'ল আৰু অঁ হ'ব অঁ দে দে অল'